মই বনোৱা জলপান দৈ লগত চিৰা বা মুড়িৰ লগত গাখীৰ আৰু ভাপত দিয়া বৰা চাউলৰ লগত গাখীৰ এনেকেও খাব পাৰে আৰু মই ৰেচিপি বুলি ক'লে দৈ আপোনাৰ দৈ ল দৈ ৰেচিপিটোৱে ক'ব বিচাৰোঁ দৈ আপুনি দুই ধৰণে থ'ব পাৰে গৰম গাখীৰৰ দৈও বনাব পাৰে আৰু ঠাণ্ডা গাক গৰম নকৰাকেও বনাব পাৰে গাক আপুনি আৰু দৈটো ঠা গৰম দিনত বেলেগ এটা সময় লাগে আৰু ঠাণ্ডা দিনতো বেলেগ সময় লাগে দৈটো যদি আপুনি গৰম দিনত থ'ব বিচাৰে তেনে গাখীৰ গাখীৰখিনি আগদিনাখন থৈ পিছদিনাখন আপুনি খাব পাৰিব কিন্তু ঠাণ্ডা দিনত সেইটো নহয় ঠাণ্ডা দিনত আপুনি গাখীৰখিনি আগদিনাখন থৈ হয়তো দুই তিনি দিন লাগিব পাৰে আৰু দৈ তেতিয়াহে আপোনাৰ হ'ব আৰু আপুনি দৈ দৈৰ লগত আপুনি চিৰা দিব পাৰে তাৰ লগত আপুনি গুৰ বা চেনি আপুনি যি ভাল পায় তাক পৰিৱেশন কৰিব পাৰে